মই আপোনালোকৰ তাৰ পৰা চুৰিদাৰ এযোৰ অৰ্ডাৰ দিছিলোঁ তাতে লিখা আছিল পিয়'ৰ কটন বুলি কিন্তু এতিয়াচোন গোটেই ছিনথেটিক আহিছে বস্তুটো ইমান দাম দি পেলাই কিনি যদি এনেকুৱা ছিনথেটিক বস্তু পিন্ধিব লাগে এইটো কেনেকুৱা হ'ব মানে ভা দাম লৈছে যেতিয়া কোৱালিটিটো ভাল দিব লাগে ভালকে ইমান পইচা খৰচ কৰি যদি মই এতিয়া আপোনালোকৰ ৰিটাৰ্ণ পলিচিও একো নাই ঘূৰ ঘূৰাই দিব পৰা নাই এতিয়া মই কি কৰোঁ